মই প্ৰত্যেক দিনাই একেবিধ খাদ্যকে নাৰান্ধো পৰিয়ালৰ সকলো সদস্যই যোনে যেনেদৰে বিচাৰে সোৱাদ লগাকৈ তেওঁলোকক বেলেগ বেলেগ ব্যঞ্জন দিবলৈ চেষ্টা কৰোঁ কোনোবাই যদি মাংস ভাল পাই কোনোবাই হয়তো মাছো ভাল পাব পাৰে আকৌ কোনোবাই নিৰামিষ খাদ্যও খাব বিচাৰে তেওঁলোকক তেনেদৰেই নিজৰ পচন্দ অনুযায়ী জুতি লগাকৈ ব্যঞ্জনবোৰ দি যাবলৈ মই চেষ্টা কৰোঁ